মই যদি পৃথিৱীৰ কোনো যিকোনো এটা ঠাইলৈ ভ্ৰমণ কৰিবলৈ যাব লগা হয় তেতিয়া মই কেদাৰনাথলৈ যাব বিচাৰিম খুব ভাল লগা এটা পৰিৱেশ ফটো চাই ভাল লাগে কেদাৰনাথ ঠাইডোখৰ শিৱ শিৱৰ মন্দিৰ কাৰণে ভাল মানে শিৱৰ শিৱৰ ভক্তসকলে তালৈ যায় আৰু মই শিৱক খুবেই বেছি ভাল পাওঁ সেইবাবে মই তালৈ যাবলৈ বিচাৰিম আৰু মই যিকোনো এটা ঠাইলৈ যদি যাব বিচাৰোঁ মই প্ৰথমতে তালৈকে যাব বিচাৰিম আৰু সেই ঠাইখন খুব ভাল লগা